উন্নত কঙ কৰ্ম সংস্থাপন লাভ কৰিবলৈ আমাৰ অঞ্চলৰ যুৱ প্ৰজন্মই

কোম্পানীত যাবলগীয়া হয় কিছুমানে পথাৰত যায় ফুল' ফুলে খেতি কৰিব লগা হয় কিছুমানে নিজে বেপাৰ কৰিবলগা হয় যেনেকে হেই পানী চাপ্লাই কৰা বা চিখৰ চিখৰ চাধা চিগাৰেট এইবিলাক চাপ দোকানে দোকানে দি অহা যেনেকে ফ্লিপকাৰ্টত ফ্লিপকাৰ্টত সোমাই কিনে সেনেকেও কৰ্ম সংস্থাপনত আগবাঢ়িছে আৰু ইন্টাৰভিউ দি কিনে চাকৰি চাকৰি ল'বৰ কাৰণে আগবাব আগবাঢ়িব লগা হৈছে তাৰ পিছত আপোনাৰ যেনেকে কিছুমানে ফিচাৰি চিচাৰি খুলি ফিচাৰি চিচাৰি খান্দি কিনে তাত মাছ জীয়াই সেনকে কমেও কৰ্ম সংস্থাপনত আগবাঢ়িছে কিছুমানে আকৌ মাটিৰ মাটিৰ কামতো মাটিৰ দালাল কৰে উন্নত হ'বৰ কাৰণে মানুহক পইচা লাগে যিহেতুকে আৰু আমাৰ ইয়াৰ ল'ৰা কিছুমান একেলগ একেলগত লগ লাগি কিনে বিহাৰৰ খেতিত আগবাঢ়িছে মানে গোটাইকিটা একেলগে লগ লাগি চবে গোটাইখিনিত সাত আঠজন ল'ৰা একগোট হৈ ফেলে কাম কৰিলে তেতিয়া হাজিৰা লগাব নালাগে কামত সেই হাজিৰাটো নিজৰ তাত থাকি যায় সেইখিনি দি ধৰক ফুল খেতি কৰাৰ লগে লগে যিখিনি কাষে ফুলৰ কাষে কাষে ঘৈয়াবা লাগে ঘৈয়াবৰ ঘৈয়াব লাগে সেইবিলাক সেই ছা আঁঠজন লগৰ ল'ৰাই লগ লাগিয়ে সেইবিলাক কাম একেলগে কৰে তেতিয়া সিহঁতৰ যিটো লেবাৰ খৰছটো সিহঁতৰ বাছি যায় সিহঁতৰ নিজৰ পকেটত থাকে সেইটো সিহঁতৰ অলপ মানে সি লাভৱান হ'ব পাৰে তেতিয়া বেছি লাভৱান হয় নিজে যেতিয়া কামটো কৰিব তেতিয়া বেছি লাভৱান হয় যদি আকৌ সেই কামটো যদি বেলেগৰ দ্বাৰাই কৰোৱা হয় তেতিয়াহ'লে সিহঁতে লাভৱান নহয় সেইকাৰণে যেতিয়া যেতিয়ালৈকে চাকৰি পোৱা নাই কিবাটো কৰিব লাগিব যি সেই কিবা কৰিব লাগিলে সিহঁতে খেতিৰ ফালে গৈছে কাৰণ পথাৰত মাটি আছে বা বেলেগৰ পৰা মাটি লৈছে লৈ পেলাই আমাৰ ইয়াত ফুলৰ খেতিটো ভালদৰে চলে তাৰ ফুল ভাল বিক্ৰী হয় ভাল দামত যায় সেইটো কাৰণত সেনেকে আগবাঢ়িছে এই পিয়ন যিবিলাকে সেনেকে কষ্ট কৰিব নোৱাৰে সেইবিলাকে কোম্পানীত গৈছে কোম্পানীতো কষ্ট হয় কিন্তু কোম্পানীত অলপ যিবিলাক মানে মানে খেতি কৰিবৰ কাৰণে লাজ কৰে সেইবিলাকে কোম্পানীৰ ফালে গৈছে কিছুমানে আকৌ গাড়ী চলাই ড্ৰাইভিং কৰে গাড়ী যিটো হাতৰ বিদ্যা এটা আছে গাড়ী চলাব জানে সেইটো কাৰণত কাৰোবাৰ এখান গাড়ীও লৈ কিনে ভাড়াত চলেই যায় মানুহক অনা নিয়া কৰে কিছুমান অফিচাৰক অনা নিয়া বা সেনেকে কোনোবাই চিট পায় সেনেকেই বিচাৰি কিনে লয় লৈ কেনে অনা নিয়া মান্থলি পইচাটো পায় সেনেকেও অঁ উন্নত হৈছে আৰু আৰু আপোনাৰ কিছুমানে এনেকুৱা কৰিছে কি পানীটো কোম্পানীৰ পৰা পানী উঠাই লৈ আহিলে দোকানে দোকানে যায় কিনে বা কৰ'বাত হোলচেল কৰি কিনে অলপ কমত হ'লেও দি দিলে দি পেলাই সেনেকেও তাৰ নিজৰ জীৱিকাটো নিজে লাভ কৰি আছে চাকৰি পোৱা কথা কিটাৰটো বেলেগে চাকৰি পোৱাকেইটাৰ আৰু টেনচনে নাই যিবিলাকে আৰু চাকৰি পোৱা নাই সেইবিলাকে এনেকেই কিছুমানে বিহাৰৰ খেতি কিছুমানে ফুলৰ খেতি কিছুমানে ফিচাৰিৰ মাছ মাছ দিয়া কিছুমানে গাড়ী চলোৱা এনেকে চবে কামবিলাক নিজে নিজে নিজে কামটো নিজে নিজে বিচাৰি লৈছে